চৰাইদেউ জিলাখনৰ মানুহে দৈনিক সন্মুখীন হোৱা বহুতো প্ৰব্লেমছ আছে বহুতো প্ৰত্যাহ্বান বা সমস্যা আছে যিদৰে আমি ক'ব পাৰোঁ যে পানী সংৰক্ষণ বহুতো কম হয় আৰু একেলগতে আনহাতে আমি ক'ব পাৰোঁ যে ৰাস্তা পদূলিত চৰাইদেউ ডিষ্ট্ৰিকত বহুতো বেয়া ৰাস্তা পদূলি বনোৱা হৈছে আৰু ডেভলপমেণ্ট আৰু ষ্ট্ৰেটেজি সেইটো একেবাৰে কম আৰু এইটো বাবে চৰাইদেউ ডিষ্ট্ৰিকৰ মানুহে বহুতো প্ৰব্লেম ফে'চ কৰে এতিয়া যাবৰ জোঁথৰ পেলাবলৈ এটা নিৰ্দিষ্ট ঠাই তেওঁলোকৰ নাই যদি তেওঁলোকৰ ঘৰ পিছফালে বেকয়াৰ্ডতো যদি তেওঁলোকে পেলাই তেনেহ'লে তাত পলিউশ্যন হোৱাৰ এটা প্ৰব্লেম থাকে সেইকাৰণে অসম গভাৰ্মেণ্টে মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আমাৰ তেওঁ প্ৰত্যেকটো ডিষ্ট্ৰিক্ট নট অনলি চৰাইদেউ ডিষ্ট্ৰিক্ট ডিব্ৰুগড় তিনিচুকীয়া আৰু বহুতো ডিষ্ট্ৰিক্টত এটা এনেকুৱা এটা ঠাই থ'ব লাগে য'ত জাবৰ জোঁথৰ পেলোৱা এটা ব্যৱস্থা থাকক য'ত ৰাতিপুৱা ট্ৰাক আহি মানুহৰ ঘৰে ঘৰে পলিউশ্যন ক্ৰিয়েট কৰা যোনবোৰ জাবৰ জোঁথৰ তেওঁলোকে উঠাই মেলি সেই নিৰ্দিষ্ট ঠাইলৈ তেওঁলোকে যাতে থৈ দিব পাৰে আৰু লগতে ৱাটাৰ মেনেজমেণ্ট চিষ্টেম আজিকালি বহুতো প্ৰব্লেমত আহিছে মানুহে নিৰ্দিষ্ট এটা সময়ত তেওঁলোকে পানীৰ ব্যৱস্থা পাবলৈ বহুত কষ্ট হয় সেই তেনেক্ষেত্ৰত গভাৰ্ণমেণ্টে অসম চৰকাৰে কিবা এটা মেজাৰ ল'ব লাগে যাতে অসমৰ চৰাইদেউ ডিষ্ট্ৰিক্টেই নহওক তিনিচুকীয়া বিশ্বনাথ চাৰিআলিৰ বাকী যিমান ডিষ্ট্ৰিক্ট আছে তেওঁলোকে যাতে এটা সহায় পাওক যে পানীৰ ব্যৱস্থা এটা ঠিক ধৰণে আমি পাব পাৰিছো আৰু লগতে মিনাৰেল ৱাটাৰ ফেচিলিটিটো এটা ক্ৰোচিয়েল ৰ'ল প্লে' কৰে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ মানুহবোৰৰ বাসিন্দাবোৰৰ মাজত লগতে নেতাসকলৰ পৰা যদি আমি ক'ব বিচাৰোঁ মানুহে কি বিচাৰে চৰাইদেউ ডিষ্ট্ৰিক্টৰ মানুহে কি বিচাৰে তেওঁলোকে বিচাৰে যে তাতে এইবোৰ যোনটো প্ৰব্লেমছ হয় ৰাস্তা পদূলিৰ হওক বা ৱাটাৰ মেনেজমেণ্ট চিষ্টেমৰ বা জাবৰ জোঁথৰ পেলোৱা এটা নিৰ্দিষ্ট ঠাই হওক সেইকেইটা যাতে অসম গভাৰ্ণমেণ্টে নেতাসকলে যাতে চৰাইদেউ ডিষ্ট্ৰিক্টৰ যোনবোৰ কাৰ্যকৰ্তা তেওঁলোকে যাতে এইটোৰ ওপৰত অকণমান ধ্যান দিয়ক এইটোৰ ওপৰত যাতে অকণমান মানুহবোৰক অকণমান মটিভে'ট কৰক যে তেওঁলোকে ক'ত জাবৰ জোঁথৰ পেলাব লাগে কেনেকৈ তেওঁলোকে মিনাৰেল ৱাটাৰ পাব পাৰিব কেনেকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব পাৰিব সেই বস্তুকেইটা যদি বুজাব পৰা এটা টীম ক্ৰিয়েট কৰা হয় অসম গভাৰ্ণমেণ্টৰ ফালৰ পৰা যাতে চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যোনবোৰ ব্যক্তি আছে বা যোনবোৰ হাউচৱাইফ বা ফাৰ্মাৰ যিহেতু যোনবোৰে চৰাইদেউ ডিষ্ট্ৰিক্টত কাম কৰি থকা ব্যক্তিসকল বা জবলেছ পাৰ্ছনছ তেওঁলোকে এটা এটা টেম্প্লেট পাব যে তেওঁলোকে কেনেকৈ কামকেইটা আগবঢ়াব লাগে বা কেনেকৈ তেওঁলোকে এই যোনবোৰ প্ৰব্লেমছ তেওঁলোকে পাইছে চৰাইদেউ ডিষ্ট্ৰিক্টৰ তেওঁলোকে যাতে এই বস্তুটোকেইটা মেজাৰকেইটা ক্ৰিয়েট কৰিব পাৰে আৰু লগতে নেতাসকলে এইটোও চাব লাগে যে কেনেদৰে আমি তেওঁলোকক এটা চাবচিডি প্ৰ'ভাইড কৰোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ মানুহবোৰে হয়টো বহুতো প্ৰব্লেমছ ফে'চ কৰে লাইক ৱাটাৰ মেনেজমেণ্ট চিষ্টেম হওক বা এনেকুৱা এটা ঠাই কেইটামান আছে য'ত ৱাইল্ড এনিমেলছবোৰে এটেক কৰিব পাৰে যোনবোৰ জংঘলীয়া জন্তু তেওঁলোকে এটেক কৰিব পাৰে সেইবোৰৰ পৰা কেনেকৈ সংৰক্ষণ কৰিব পাৰিব সেইবোৰৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰিব সেইটোৰ ওপৰত এটা নিৰ্দিষ্ট এটা মেজাৰ বা নিৰ্দিষ্ট এটা তালিকা তেওঁলোকে প্ৰস্তুত কৰিব লাগে অসম গভাৰ্ণমেণ্টে আৰু তাকেই ক'লোঁ আৰু তাকেই নিৰ্দিষ্ট এটা তালিকা প্ৰস্তুত কৰি যদি চৰাইদেউ ডিষ্ট্রিক্টৰ ব্যক্তিবোৰক বা হাউছৱাইফবোৰক বা ফাৰ্মাৰ্ছবোৰক তেওঁলোকক যদি দিয়া হয় তেনেহ'লে এটা বহুত ভাল এটা এটা ইনিশ্বিয়েটিভ লোৱা হ'ব